কওকচোন হয় অঁ কওক অঁ কওকচোন ঘৰৰপৰাই উলিয়াও প্ৰায়ভাগ

প্ৰ'চেছটো মুগা সূতা মানে মুগা সূতা উলিওৱাটো অঁ যেনেকৈ মানে যেনেকৈ আমি পলু লেটা তেনেকৈ হয় ন তাৰপাছত সেইবিলাক হোৱাৰ পাছত আমি ঘৰলৈ আনি পেলাই কাটো আপুনিটো মুগা বা পলুৰ প্ৰ'চেছটো জানেই ন তেনেকৈ ঘৰতে কটা হয়

হাতেৰেও কৰোঁ মেছিনৰদ্বাৰাও কৰোঁ মেছিনেৰে কৰিলে মানে অলপ জল্দি হয় আৰু স্পীড হয়

অঁ আহিব অঁ অঁ ঠিক আছে